নমস্কাৰ পৰ্যটকসকলৰ লগত কেতিয়াবা কথা পতা যায় এতিয়া লগ পাইছোঁ বাহিৰা জেগাৰ পৰা যেতিয়া মানুহবিলাক আহিব তেতিয়া বাহিৰৰ ক'ত কেনেকুৱা কি আছে কি নাই গোটেই কথা পাতি গম পোৱা যায় যে আমি নিজে যাব নোৱাৰিলেও কেতিয়াবা সেই ঠাইবিলাকৰ বিষয়ে জানিব পাৰি বহু জ্ঞান লাভ কৰিব পাৰি ক'ত কেনেকুৱা কি অভিজ্ঞতা তেওঁ লাভ কৰিছে সেইবিলাক বিষয়ে জানি ভাল লাগে আৰু তেওঁ এতিয়া গম পায় হেৰি আমি আমি যেতিয়া হেৰি যাওঁ ফুৰিবলৈ যাওঁ তেতিয়া বহু অভিজ্ঞতা হয় ঠিক তেনেকে সকলো পৰ্যটকক লগ পালে ভাল কথা বাৰ্তা পাতি ভাল লাগে আমি গম পোৱা যায় যে

কি পৰ্যটকসকলৰ লগত মনোভাৱ প্ৰকাশ কৰিলে মনটো পাতল হয় আৰু জানিব পাৰি যে কি কি আছে কোন ঠাইত কি আছে তেওঁলোকে কৰা অভিজ্ঞতাবিলাক আমাৰো অলপ অভিজ্ঞতা বাঢ়ে মানুহৰ লগত কথা পাতিলে তেওঁ যিবিলাক ঠাই ঘূৰিলে বা ফুৰিলে ভ্ৰমণৰ য'ত য'ত গৈছে সেই বিষয়ত সকলো বিষয়ত আমি জানিব পাৰোঁ সেইবিলাক জানি ভালেই লাগে কাৰণ নিজে গৈ পোৱা নাই যদিও দূৰৰ ঠাইত কিন্তু পৰ্যটকসকলৰ লগত কথা পাতিলে সেইবিলাক গোটেই গম পোৱা যায় আৰু পিছত পৰ্যটনস্থলীত যাবলৈও সুবিধা হয় গোটেইখিনি কথা গম পোৱা যায় সুবিধা হয় বা কেনেকে সুকলমে ঘূৰি আহিব পাৰি গোটেইখিনি গম পায় ভাল লাগে পৰ্যটকসকলক আমি যিহেতু বহুত বেছি লগ পোৱা নাই কিন্তু যিকেইজনক পাইছোঁ ভাল লাগিল কথা সেইকাৰণে পৰ্যটকসকলৰ লগত ফুৰিব লাগে এতিয়া মাজতে এবাৰ ফুৰিবলৈ গ'লোঁ যাওঁতে তেতিয়া পৰ্যটকৰ দল এটাক লগ পালোঁ কিন্তু দলটোক লগ পোৱাৰ পিছত তেওঁলোকৰ তিতা কেঁহা মিঠা যিবিলাক অভিজ্ঞতা আছে মানে সোৱাদৰ কথা কোৱা নাই মানে তেওঁলোকৰ কেনেকুৱা কি পৰিস্থিতিৰ সন্মুখীন হৈছিল পৰ্যটকসকলৰ গতিকে সেই সকলো জ্ঞান লাভ কৰিব পাৰি মানে কোন ঠাইত কেনেকুৱাকে চলিব লাগিব বা ক'ত কেনেকুৱাকে ফুৰি ঘূৰি ফুৰি সকলোৱে আহিব পাৰি গোটেইখিনি গম পোৱা যায় এতিয়া তেওঁলোকৰ লগত কথা পাতি আনন্দ লাগে আৰু যিহেতু আমি

হেৰি কৰোঁ যাওঁ গতিকে ভাল লাগে সেইকাৰণে আমি যিহেতু আমি যিহেতু হেৰিত পৰ্যটনস্থলীত বেছিকে যোৱা নাই কিন্তু নগ'লেও পৰ্যটকসকলৰ লগত কথা পাতিলে বহুত অভিজ্ঞতা হয় এতিয়া হেৰিত এবাৰ বাহিৰৰ পৰা আহিছিলে এটা দল বিদেশৰ পৰা আহোঁতে তেওঁলোকৰ লগত কথা পাতিছিলোঁ তেওঁলোকে জনাইছিল ইয়াতে আহি ভাল লাগিছে আৰু ক'ত কেনেকুৱা কি হেৰি হৈছে তেওঁ কোৱাৰ পিছত আমাৰো মনটো ভাল লাগিল শুনি আমাৰ ইয়াতে আহি যেতিয়া ভাল পালে আৰু তেওঁলোকৰ তাতে মাতি গৈছে কিন্তু আমিতো ইমান দূৰলৈকে যোৱাটো অসম্ভৱ কিন্তু তেওঁৰ মুখেৰে সেইবিলাক কথা জানিব পাই আমাৰ ভাল লাগিল আৰু তেওঁলোকৰ ফটো দেখুৱালে গোটেইখিনিয়ে ঠাইবিলাকৰ গতিকে সেই ঠাইৰ ফটোবিলাক চাইও ভাল লাগিল তেওঁলোকে ইয়াৰ পৰা বহুত মিঠা অভিজ্ঞতা লৈ গৈছে আৰু তেওঁলোকক লগ পায় আমাৰো ভাল লাগিল আমাৰ তেওঁলোকৰ যিবিলাক ব্যৱহাৰ বা যিবিলাক তেওঁলোকৰ ৰীতি নীতি সকলো বিষয়ে আমাক অৱগত কৰাইছিল গতিকে সেইবিলাক জানিও আমাৰ ভাল লাগিছিল আমি যিহেতু তে গৈ পোৱা নাই কিন্তু তাৰে যিবিলাক ভাল কথাবিলাক আমি জানিব পাৰি মনটো ভাল লাগিছিল তিতা মিঠা বুলি কথা নাই কিন্তু আমোদজনক বা স্মৰণীয় ঘটনা বুলিবলৈ তেনেকুৱা মোৰ বিশেষ নাই কাৰণ মই বহুত বেছি মানুহক লগ পোৱা নাই কিছু পৰ্যটককহে লগ পাইছোঁ আৰু সময়ো তেনেকে পোৱা নাযায় কৰ্মসূত্ৰে ফুৰিব লগা হয় গতিকে কৰ্মসূত্ৰে যেতিয়া ফুৰিবলৈ যাওঁ তেতিয়া বহুত মানুহক লগ পোৱা যায় সেই পৰ্যটকবিলাকক যেতিয়া তেওঁলোকে কয় ইয়ালৈ আহি যে তোমালোকৰ ইয়ালৈকে আহি বহুত ভাল লাগিছে তেতিয়া আমাৰো ভাল লাগে অসমত আহি তেওঁলোকে বহুত ভাল পাইছে ইয়াৰে সংস্কৃতিৰ বিষয়ে জানিব পাই ভাল পাইছে গতিকে ভাল লাগে ভাল বুলি ক'লে আমাৰো অৱশ্যে বহুত ভাল লাগে গতিকে সেইকাৰণে আমি কোৱা নাই এয়া মানুহজনক ধুনীয়াকে চাহ পানী খুৱায় পঠাইছো আৰু চাহ পানী খাওঁতে আমাৰ ইয়াৰে স্থানীয় পিঠা আৰু এইবিলাক যেতিয়া খোৱালোঁ তেওঁলোকে আচৰিত হৈছিল আৰু খাই বহুত ভাল পাইছিলে গতিকে তেওঁলোকে যেতিয়া লগ পালোঁ সেই অভিজ্ঞতা আমাৰ বহুতখিনি পালোঁ ভাল অভিজ্ঞতাই পালোঁ কাৰণ তেওঁলোকে কেনেকে কি কিমান ঘূৰি ঘূৰি আহিলে গোটেই আমাক সেইকাৰণে আমি আৰু সেইবিলাক কোৱা নাই আৰু যদি আমি হেৰি কৰোঁ ফুৰিবলৈ যাওঁ তেতিয়া বাহিৰা মানুহখিনি লগ পায় লগ পালে আমাৰ আমাৰো ভাল লাগে তেতিয়া কথা বাৰ্তা পাতি হেৰি কৰোঁ আহোঁ মাজতে গৈছিলোঁ ফুৰিবলৈ আমিও ভ্ৰমণলৈ যাওঁতে তেতিয়া ট্ৰেইনতে বহুত পৰ্যটক লগ পালোঁ তেওঁলোকেও ফুৰিবলৈ আহিছিলে বেলেগ ঠাইৰ পৰা এতিয়া তেওঁলোকৰ আচাৰ ব্যৱহাৰ নীতি গোটেই বেলেগ আছিল আমাৰো বেলেগ আছিলে গতিকে দুইজনে দুজনৰ মনোভাৱ প্ৰকাশ কৰাৰ পিছত বহুত কথা শিকিবলৈ পালোঁ তেওঁলোকে কেতিয়া ওলাইছিলে ঘৰৰ পৰা আৰু কিমান দিন বাহিৰত থাকিলে কিন্তু অসমলৈ আহি যিটো বা এইটো পালে অসমলৈ আহি তেওঁলোকে যিটো আহি পাইছে মানে আনন্দ পাইছে আনন্দ পোৱাৰ ক্ষেত্ৰত আমাৰো ভাল লাগিছিলে শুনি তেওঁলোকে গোটেই সেইখিনি ক'লে আমাক গতিকে যিখিনি আনন্দ পালে তেওঁলোকে আনন্দ পোৱাৰ পিছত তেওঁ ইয়াতে ক'লে যেতিয়া নিশ্চয় তেওঁলোক নিজৰ ঠাইলৈ গৈও ওচৰ চুবুৰীয়াৰ লগত আলোচনা কৰিব আমাৰ বিষয়েও ক'ব গতিকে তেওঁলোকৰো এটা উৎসাহ বাঢ়িব ইয়ালৈকে আহিবলৈ সেয়ে আৰু হেৰি কৰিব নোৱাৰোঁ ফুৰিব যাব নোৱাৰোঁ কিন্তু তেনেকে কথা বাৰ্তা পাতি আহোঁ ঘূৰি ফুৰি ঘূৰি ফুৰি যেতিয়া আহোঁ তেতিয়া বন্ধুবৰ্গৰ আগত আমিও কওঁ ইয়াতে মানে এনেকুৱাকে লগ পাইছিলোঁ মানুহকেইজনমান আহিছিল আহোঁতে আমাৰ তেতিয়া ভাল লাগিছিল বোলে আমি যিহেতু যাব পাৰোঁ ওচৰ ঠাইত গতিকে সেই ওচৰৰ যিখিনি ঠাই আছে সেই বিষয়টো আমি তেওঁলোকক অৱগত কৰাইছিলোঁ ইয়াতে ভৈৰৱকুণ্ড আছে আছে ইয়াতে ফুৰাবলৈ লৈ গৈছিলোঁ ফুৰাবলৈ গ'লে ফুৰিবলৈ গ'লে তেতিয়া আমাৰ মনটো ভাল আছিল তেওঁলোকক তাতে লৈ গৈছিলোঁ ফুুৰাবলে তেওঁলোকে বিৰাট ভাল পাইছিলে গৈ ভাল লগা ঠাইবিলাকত গৈ মানে তেওঁলোকক আমি নিজৰ দেখাই ঠাইখিনি দেখাই বুজাই দিওঁতে তেওঁলোকেও বহুত আনন্দিত হৈছিল আৰু তেওঁলোকে যিহেতু সেইবিলাক ঠাই দেখা নাছিল তেওঁলোকে কৈছে আমাৰ সেইটো ছাইডত তেনেকুৱা নাই কিন্তু ইয়াতে যিখিনি আছে ঠাই সেইখিনিতো বহুত ভাল লাগিছিল তেওঁলোকৰ গতিকে আমি যিটো গোটেইখিনি প্ৰকাশ কৰিছিলোঁ তেওঁলোকক বা তেওঁলোকক সেইখিনি তেওঁলোকৰ ঠাইৰ বিষয়ে আমি জানিব পায় বহুতখিনি লাভ হৈছিল আমাৰ লাভ এনেকুৱা লাভ মানে আমি জানিবলৈ পাইছিলোঁ নেদেখা ঠাইৰ বিষয়ে গোটেইখিনি আমি শিকিবলৈ পালোঁ সেইটোৱে আমাৰ বহুত ভাল লাগিছিল গতিকে আমি যিহেতু তাতে যাব নোৱাৰোঁ ইমান দূৰলৈ কেতিয়াবা আশা কৰিছোঁ যদিও যদি সম্ভৱ হয় তেতিয়া যোৱাটো গতিকে আমিও যাব বিচাৰিম তালৈকে তেওঁলোকে যিহেতু আমাক কেনেকে কি কৰিলে কি হ'ব কি নহ'ব গোটেইখিনি প্ৰকাশ কৰিছিল আমাৰ বহুতখিনি সুবিধা হৈছিল তাতে সেয়াই আৰু